অঁ মই ঘৰতে আছো ক কোনটো কথা বাৰু কথাটো আমি সদাইয়ে পাতো ক আকৌ কোনটো কথা সেইটো ক প্ৰথম তেতিয়াহে গম পাম অঁ মাছ ধৰা কথাটো এতিয়া আহিছ গৈছ তই কি তই কি আনিছ খেয়ালি জাল খেয়ালি জাল মই যাম ৰহ হেৰি নহয় হেৰি এটা কথা নহয় ঠিক আছে তই খেয়ালি জাল আনিছ মই ম মই লৈ যাম তই মনিব পাৰিবি নাই ঠিক আছে মই লৈ গৈছো মই নিম এটা কাম কৰ

মই লৈ যাম তাৰপৰা শুন আকৌ কথাষাৰ শুন তই খেয়ালি জাল লৈ আহিছ যদি মই জাল নিনিনোঁ নহয় তোৰ এই তই অকৰা নেকি মই কথাটো কৈ দিছোঁ শুন মই পলহ এটা লৈ যাম বামে বামে পলহটো মই মাছখিনি জোকাৰি দিম আকৌ তাৰ আগত খেয়ালিটোত মাৰিম লৈ গৈছো তাৰপৰা হেৰি নহয় পোহৰ পোহৰৰ লাইট কি আনিছ তেতিয়াহ'লে মোৰ চাৰ্জাৰ লাইট এটা আছে বাৰু লৈ গৈছো সেইটো আৰু ল'ৰা এটা লৈ যাওঁ নি তই চিনি নাপাবি মোৰ ঘৰৰ ওচৰৰে তই চিনি নেপাবি চাগে নামটো এনেই হেৰি আকৌ আমাৰ মই তপন তই চিনি পাৱ জানোঁ দুইটাই একে লগতে আছো আকৌ হ'ব তালৈ তাকে লৈ যাও বাৰু আছে আছে লগতে আছো গোটেইকেইটা লগতে আছো নাই হোৱা নাই হোৱা নহয় ঠিক আছে হ'ব মই তাকে লৈ গৈছো মই তাক মানে মই কি এহ্ তামোল আৰু চাবি মনত আছে নহয় তই কেলেই ইমান মাথা মাৰি আছনো আ কেইটা আনিছ কেইটা আনিছ তই ঘৰত ভাত খোৱাটো বাদ দে বাৰু হেৰি নহয় অঁ অঁ হেৰি এডাল কি

ঠিকে আছে অঁ হেৰি নহয় পছাডাল লৈ যাও নি তালৈ লৈ যাও নি পছা এডাল লৈ যাও নি বোলো ঠিক আছে আমি দুটা আমি ইয়াৰ পৰা দিব্য়ই মইয়ে গৈ আছো এটা মই পলহটো লৈ যাম অকণমান জোকাৰি দিম বাকী এটাই পছা তইটো খেয়ালি মাৰিবি মাছ মাছ ভৰাবলৈ কিবা আনিছ নে কি হ'ব মোনা এটা লৈ গৈছো বাৰু মই আছে মই লৈ লৈ লৈছো বাৰু হ'ব দে ঠিক আছে হ'ব দে অঁ হ'ব দে মই গৈ আছো অঁ গৈ আছো ৰ